হয় কওক

হয় আপুনি ঘৰত কাম কৰে নেকি বাৰু মানুহৰ ঘৰত তাকে মোক মানে কাম কৰা মানুহ এগৰাকী লাগিছিলে আপুনি ফ্ৰী আছে নেকি বাৰু এতিয়া মোক এক্সুৱেলি ঘৰুৱা কামত অলপ সহায় কৰি দিব লাগে ৰন্ধা বঢ়া অলপ চাফ চিকুণতা এনেকুৱাবিলাক পাৰিব নহয়

মোৰ ফেমিলি মই হাজবেণ্ড ল'ৰা ছোৱালী সব আমি চাকৰি সূত্ৰে যাবগৈ লাগে তাৰমানে সেইকাৰণে আমাক খানা পিনাখিনি অলপ সোনকালে বনাই দিব লাগে আৰু ঘৰ দুৱাৰখিনি অলপ চাফ চিকুণখিনি কৰি দিব লাগে আৰু বাহিৰ ভিতৰ মাহেকীয়া চিষ্টেমতে আপুনি ল'ব বাৰু কাইলৈ আপুনি কিমান বিচাৰে হয় নেকি হ'ব হ'ব মই দিম বাৰু সেইটো টেনশ্য়ন ল'ব নালাগে খালি সময়মতে আহিব লাগিব তাৰপৰা ৰাতিপুৱা অঁ চাফা চিকুণ কৰি খানাটো বনাই দিলেই হ'ব

হয় তাৰপিছত মোৰ ঘৰত থাকি ল'বও থাকি ল'বও পাৰিবা

অঁ ঠিক আছে একো নাই তেতিয়াহ'লে জইন কেতিয়াৰ পৰা কৰিম বুলি ভাবিছা বাৰু ঠিক আছে কাইলৈ ৰাতিপুৱা সাতটা বজাত মোৰ ঘৰ পালে হৈ যাব হ'ব একাউণ্টত ল'লে মই একাউণ্টত আৰু কেছ ল'লে মই কেছ মাহৰ বোলে দুই তিনি তাৰিখে মই এটা ডেট দি পেলাই মই সময়মতে তোমাক দিয়াৰ ব্যৱস্থা কৰি দিম ঠিক আছে আহিবা